হয় অসমখন যিহেতু বিভিন্ন ধৰ্মাৱলম্বী লোকৰ সমষ্টিৰ মাজতে থ আছে ভাৰতৰ ভিতৰত যিহেতু অসমখনো এটা অন্যতম সংস্কৃতিপূৰ্ণ ঠাই ধৰ্মীয়ভাৱে ইয়াত উল্লেখ কৰা প্ৰথাখিনি ৰংগোলী বনোৱাই হওক সূৰ্যক জল অৰ্পণ কৰাই হওক কপালত সেন্দুৰ লগোৱা পবিত্ৰ সূতা পিন্ধা মন্দিৰলৈ পূজা কৰিবলৈ যোৱা দৰগাহলৈ যোৱা ৰোজা ব্ৰত ব্ৰত ৰখা আৰু অন্যান্য বহুতো প্ৰথা আমি যিহেতু সকলোৱে হিন্দু মুছলিম বিভিন্ন ধৰ্মাৱলম্বী লোকসকল একেলগে থাকোঁ গতিকে আমাৰ সামূহিক সংস্কৃতিটোৰ ভিতৰত ইয়াত উল্লেখ কৰা আটাইখিনিয়ে আমাৰ ইয়াত প্ৰচলিত প্ৰথা গতিকে মই নিজেও সূৰ্যক জল অৰ্পণ কৰা বা মন্দিৰলৈ যোৱা বা মোৰ পত্নীয়ে কপালত সেন্দুৰ লগোৱা এইসকল ইয়াত উল্লেখ কৰা সকলো প্ৰথা আমাৰ ইয়াত খুব বহুলভাৱে প্ৰচলিত এটা প্ৰথা এইখিনি প্ৰথা গতিকে ইয়াৰ গুৰুত্ব বুলি ক'লে ইয়াৰ গুৰুত্ব বুলি ক'লে আমাৰ বিভিন্ন কথাই মনলৈ আহে যেনে এইটো এটা এটা সংস্কৃতিক প্ৰতিনিধিত্ব কৰা কিছুমান সংস্কাৰ বা পৰিচয় পৰিস্থিতি কপালত সেন্দুৰ লগোৱাটো যেনেদৰে নিজৰ স্বামীৰ দীৰ্ঘায়ু আৰু অস্ মানে অস্তিত্বৰ এটা বহিঃপ্ৰকাশ বুলি আমাৰ এটা ধাৰণা আছে বা সূৰ্যক জল অৰ্পণ কৰাৰ ক্ষেত্ৰতেই হওক এইটো এটা বৈজ্ঞানিক কিছুমান কাৰণো আছে যেনে সূৰ্যৰ পোহৰত ৰাতিপুৱা স্নান কৰি উঠি আমি জল অৰ্পণ কৰাটোৰ ক্ষেত্ৰত আমি সূৰ্যৰ পোহৰৰ পৰা পোৱা ডি ভিটামিনটো আমাৰ শৰীৰত খুবেই প্ৰয়োজনীয় গতিকে এই সংস্কৃতিটোৰ লগত এটা বৈজ্ঞানিক কথাও জড়িত হৈ আছে আৰু মন্দিৰলৈ যোৱাৰ কথাটোকেই যদি আমি কওঁ মন্দিৰলৈ যোৱাৰ কথাটোতেই ধৰক মানসিক যিটো স্থিৰতা বা যিটো মানসিক এটা ভাৰসাম্যতা সমতা ৰক্ষা কৰাৰ যিটো এটা অভিনৱ কৌশল সেই কৌশলটো আচলতে বৈজ্ঞানিক আৰু ধৰ্মীয় দুয়োটা কথাই জড়িত হৈ আছে আৰু ইছলাম ইছলামধৰ্মী লোকসকলৰ ক্ষেত্ৰতো ৰোজাৰ কথাটো এক মাহ ধৰি তেখেতসকলে ব্ৰত পালন কৰে এই ইয়াত অকল ধৰ্মীয় কথাটোৱেই যে আছে তেনেকুৱা নহয় ইয়াত বৈজ্ঞানিক কথাও আছে জড়িত যেনে ধৰক এটা সময়ত নিৰ্দিষ্ট সময়ত ভোজন কৰা আৰু বাকী সময়খিনি উপবাস থকাৰ যিটো এটা প্ৰথা সেই প্ৰথাটোৱে শাৰিৰীক বহুদিনৰ মূৰত এনেকুৱা এটা বছৰটোৰ ভিতৰত এনেকুৱা এক মাহ যদি আমি কৰা যায় তেতিয়াহ'লে বহুতখিনি শাৰীৰিক এটা পৰিৱৰ্তন লক্ষ্য কৰা যায় আৰু সেই সময়ত একনিষ্ঠভাৱে নিজৰ ৰিস্ত দেৱতাক স্মৰণ কৰাৰ ক্ষেত্ৰতেই হওক তেখেতসকলে বিৰাট মানে ভালদৰে এটা ভাল সেই সময়ৰ যিটো ইছলামধ ইছলামধৰ্মী লোকসকলৰ মাজত এটা পবিত্ৰ পৰিৱেশ এটা বিৰাজ কৰে সেই বস্তুটো চাই ধৰক খুবেই ভাল লাগে গতিকে ৰোজাৰ ক্ষেত্ৰত আৰু ৰোজাৰ শেষত যিটো ঈদ আহে যিটো চন্দ্ৰমা ওলায় প্ৰথম প্ৰতিপদত এই দিনটোত যিটো এটা তেখেতসকলে উলহ মালহেৰে উদযাপন কৰে এইটো এটা সম্প্ৰীতি আৰু এটা মনৰ উৎসাহ উদ্দীপনাৰ মাজতে এটা একতাৰ এনাজৰী এটা দেখা পোৱা যায় গতিকে এই সংস্কৃতিসমূহৰ মাজত যিটো এটা গুৰুত্ব এই গুৰুত্বটো বিশেষ এটা প্ৰয়োজনীয় বুলি আমি অনুভৱ কৰোঁ কাৰণ এইখিনি কথাৰ মাজতে আমাৰ মিলা প্ৰীতি ঐক্যতা বৈচিত্ৰৰ মাজত ঐক্যতা সোমাই আছে আৰু ইয়াত উল্লেখ কৰা পবিত্ৰ সূতা পিন্ধাৰ কথাও আছে পবিত্ৰ সূতা পিন্ধা এটা বিশ্বাস মনত যেনে ধৰক সূতাডাল পৰিধান কৰিলেই আমাৰ অন্তৰত এটা বিশ্বাস চকুত জোৰে যে আমি দেখা পাওঁ যে পৰিৱেশটো আমি এটা এডাল সূতা পৰিধান কৰি আছোঁ তাৰ অৰ্থ মানে মোৰ লগত ঈশ্বৰ বা এটা পজিটিভ এটা এনাৰ্জি মানে এটা যোগাত্মক এটা শক্তি মোৰ লগত সদায় আছে এই ধৰক মন অন্তৰত যদি থাকে তেতিয়া নিগেটিভ এনাৰ্জিবিলাকে আমাক চুব নোৱাৰে তেতিয়া এইধৰণৰ যদি প্ৰথাৰ মাজত থাকে মানুহে চলিবলৈ সামাজিকভাৱে চলিবলৈ খুব সুবিধা হয় আৰু এই সংস্কৃতিসমূহে

বৈচিত্ৰৰ মাজত ঐক্যতা সৃষ্টি কৰাৰ ক্ষেত্ৰত এক অভিনৱ এটা উল্লেখনীয় আৰু অভিনৱ এটা মানে বিশেষভাৱে মানে অৰিহণা যোগাই আহিছে গতিকে গুৰুত্বপূৰ্ণ এইখিনি কথা যে এই সংস্কৃতিখিনি আমাৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ